দাদা মই যোনটো ছুইগীত যে অৰ্ডাৰ দিছিলোঁ সেইটো এতিয়া কেঞ্চেল কৰিব নালাগে মানে জেগাটো চেঞ্জ কৰি ল'ম মই আজিকালি তাত নাথাকোতো বৰ্তমান মই বামগাঁৱত থাকোঁ আমাৰ চাৰিআলিৰ ফালে তাতে মোৰ অৰ্ডাৰটো দিলে হ'ল আৰু তাত মই বেছি সময় নাথাকো আপোনালোকে ৰাতি বা দিনত দিলেই হ'ল আৰু ঠাইটো মোক সলনি কৰি দিব আৰু ফোন এটা কৰি ল'ব মোৰলৈ ফোন এটা কৰি ল'লে হ'ল আৰু বামগাঁও এড্ৰেছটো হাঁ বামগাঁৱত দিলে হ'ল